মোৰ এটা সময়ৰ কথা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তহে ক'বলৈ দিছে যিহেতু মোৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা হৈছিল জীৱনত যদিও মোৰ বয়স খুব কমেই তথাপিও মই এতিয়া আমাৰ বিহু হৈ গৈছিল যেতিয়া মই এটা সিদ্ধান্ত ল'ব লগা হৈছিল মই আজি সেইটো মিড ডে' মিলৰ কৰ্মচাৰী আছিল মই সেই কামটো হাতত ল'বলৈ মই এটা সিদ্ধান্ত ল'ব লগা হৈছিল কাৰণ মায়ে যিহেতু কামটো কৰি আছিল যিটো চৰকাৰৰ কাম যদিও মাননি খুব কম কিন্তু পৰিয়াল চলাত খুব অসুবিধা তেতিয়া মই সেই কামটো কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ যদিও মই আমাৰ বিশেষকৈ মোৰ দেউতাৰ বন্ধু তাৱৈ তেওঁৰ সৈতে পৰামৰ্শ লৈছিলোঁ তেওঁ যিহেতু এখন হাইস্কুলৰ শিক্ষকত কৰ্মৰত তেওঁ ক'লে যে বৰ্তমান এতিয়া একো কাম নাই সেই কামটোকে তই বৰ্তমান কৰি থাক বেয়া নহয় যিহেতু পৰিৱেশটো ভাল সেই হিচাপে মই সেই কামটো হাতত লৈছিলোঁ আৰু মই ভাবোঁ মোৰ জীৱনত সেইটো এটা বিশেষ গুৰুত্বপূৰ্ণ কাম কাৰণ যিকোনো এটা প্ৰতিষ্ঠানত কাম কৰাটো সকলোৰে সৌভাগ্য সকলোৰে সৌভাগ্য নহয় সেয়েহে মই আজি পাঁচ বছৰ দিনে সৰুকে হ'লেও তেনেকুৱা এটা কাম কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু মই ভাবোঁ সেইটো মোৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু মই সেই সিদ্ধান্তটো মোৰ দেউতাৰ বন্ধু তাৱৈৰ সৈতে পৰামৰ্শ লৈছিলোঁ